অঁ হেল্ল' কচোন মোৰ নাম ৰুণু বৰা বাঁহৰ গাজে মাটি মাহে খাৰ বনোৱা হয় তাৰপিছত আৰু কচুশাকে ঔটেঙা মাছৰ মাথা দি টেঙা জোল বনোৱা হয় তাৰপিছত আৰু এইবিলাক খাৰলি পানীটেঙা ইত্যাদি বনোৱা হয় আৰু অঁ পাৰিম আছে আপুনি ক'ৰ পৰা কৈছে বাৰু

হ'ব ঠিক আছে লৈ যাব অঁ হ'ব